প্ৰাচীন কালত আমাৰ অসমত বিভিন্ন অঞ্চল বিশেষে বিভিন্ন ৰজাই বসবাস কৰি আহিছিলে কাছাৰত কছাৰী ৰাজ্য আছিল বুলি জনাজাত উজনি অসম খণ্ডত মটকৰ ৰজা সৰ্বানন্দ সিংহ নামনি এইটো এতিয়া গুৱাহাটী অঞ্চল তাত কামৰূপ বুলি জনাজাত সেই কামৰূপ

ভাৰতৰ মোগল সেনাই সোতৰবাৰ অসম আক্ৰমণ কৰিছিল আৰু প্ৰতিবাৰে তেওঁলোকে পৰাজিতভূত হৈ ঘূৰি যাবলগীয়া হৈছিলে সেই সময়ে আমাৰ সেনাপতি লাচিত বৰফুকনে নৰীয়া গাৰে যুদ্ধ কৰি সকলো মোগল সেনাক আমাৰ অসমৰ পৰা খেদি পঠিয়াইছিল তাৰপিছতে চাওলুং চুকাফা অসমলৈ আহি অসমত সাত ৰাজ মাৰি এক ৰাজ প্ৰচাৰ কৰিলে তেতিয়াৰ পৰা আমাৰ অসমখনো অসম নামেৰে লাহে লাহে জনাজাত হ'ল আৰু আমাৰ যিটো অসমীয়া মাতৃভাষা সেইবিলাক আমি আহৰণ কৰিবলৈ শিকিলোঁ চুকাফাই যিটো পদ্ধতিত আমাৰ অসমখনৰ গঢ় দিছিলে সেইটো সকলোৰে বিদিত তেওঁ সকলো জনগোষ্ঠীৰ মানুহকেই নিজৰ অধীনলৈ আনি তেওঁ খুব মিলা প্ৰীতিৰে শাসনভাৰ পৰিচালনা কৰিছিলে সেইকাৰণে এইটোকে তেওঁ ৰাজশাসন চলাবৰ বাবে তেওঁ শিৱসাগৰত ৰংঘৰ কাৰেংঘৰ আদি নিৰ্মাণ কৰি লৈ তেওঁ শাসনকাৰ্য চলাইছিলে